অঁ কোনে ক'লে

অঁ আছে আছোঁ কেনে ভালে আছেনে অঁ অঁ আমাৰ ফালে ধান খেতি বুলি ক'লে এইবাৰ বানপানী দুবা চেপিলে নহয় খেতিটো বানপানী হ'ল এইবাৰ দুটা বানপানীয়ে যথেষ্টখিনি ক্ষতি কৰি থৈ গ'ল মানুহৰ আগৰ দৰে যোৱা বছৰ যি ধৰণে মানে উৎপাদন পাইছিলে ধান খেতিত এইবাৰ এইবাৰ তাৰ তুলনাত যথেষ্টখিনি মানে কম বুলি ক'ব লাগিব একে এতিয়া বিঘাই প্ৰতি বিঘাই প্ৰতি খুব কমেই আপোনাক এতিয়া তেনেকৈ হিচাপটো ক'বলৈ গ'লে কিছু কিছু ঠাইত আপোনাৰ এবিঘাত মাত্ৰ দুমোন এমোন ধান তেনেকুৱা পৰ্যায়ো ওলাইছে আৰু পাঁচ মোনলৈকেও ওলাইছে কিছু কিছু ঠাইত তেনেকুৱা অঁ তেনেকুৱা ধান আমি এতিয়া যিটো থলুৱা আমাৰ চেনিলাহী বুলি এটা আছে আৰু তাৰ লগতে আমি ৰঞ্জিত ক কৰিছো অলপ ধানবোৰ আমি পথাৰতে এ পথাৰত মানে পথাৰ পৰা উলিয়াই আনি ঘৰতে মাৰোঁ অঁ বেয়া বেয়া আমাৰ ছাইডটো বহুত বেয়া চৰাইদেউ জিলাখনতে আমাৰ যথেষ্ট মানে হেৰি মানে অকণমান হেৰি এৰিয়া যে এইবিলাক নদী কাষৰীয়া এইসকল মানে আপোনাৰ এ এইটো দিচাং নদীখনেও যথেষ্ট আমনি দিলে এইবাৰ সেইকাৰণে ধানৰ সেই উৎপাদনটো বহুত কমিলে এইবাৰ আমি কৰিছো ৰঞ্জিত ধানৰ খেতি কৰিছোঁ তাৰপিছত চেনিলাহী এই তেনেকুৱাখিনি আমি বেছিকৈ কৰিছো মানে আৰু ধৰি লওক আপোনাৰ মাচৰিটো আগত অলপ হৈ অলপ কৰা হৈছিলে এইখিনি আগতীয়াকৈ কৰা হৈছিলে আৰু আজিকালি এতিয়া নতুনকৈ আজিকালি এই কেইটামান ধান আহিছে এই আৰু এটা কৰিছিলো যে এইটো মালা বুলি আগতীয়া হয় সেইটো অঁ হা ঠিক আছে